মই পেইন্টিং কৰি বহুত ভালপাওঁ আৰু মই বহুত পেইন্টিং বনাইছোঁ আগতে এতিয়াও বনাওঁ আৰু মই এবাৰ পেইন্টিং এখন গিফ্ট কৰিছিলোঁ মোৰ বৌৰ কাৰণে বৌক মই গিফ্ট দিছিলোঁ শ্ৰীকৃষ্ণ ভগৱানৰ পেইন্টিং আৰু মই বনাইছিলোঁ সেইখন লকডাউনৰ সময়ত যিহেতু আমি তেতিয়া একো কাম কৰা নাছিলোঁ ফ্ৰী আছিলোঁ সেইকাৰণে মই বনাই বৌক গিফ্ট কৰিছিলোঁ আৰু হয় বাৰু আমি যেতিয়া নিজে হাতেৰে বনোৱা বস্তু কাৰোবাক উপহাৰ হিচাপে দিওঁ তেতিয়া আমাৰ মন বহুত ভাল লাগে আৰু আমি গোটেইখিনি মনৰ আৱেগখিনি তাত সেই পেইন্টিঙত ভৰাই দিওঁ আৰু সেই পেইন্টিংটো আৰু ধুনীয়া হৈ পৰে যেতিয়া আমি নিজৰ মনেৰে সেই পেইন্টিংটো কৰোঁ আৰু আমাৰ পেইন্টিংটো আৰু ধুনীয়া আৰু ফুটি উঠে আৰু নিজেই হাতেৰে বনোৱা বস্তু আৱেগিক হয় বহুত আৱেগিক হয় যিহেতু আমাৰ নিজৰ মনৰ আৱেগখিনি তাত ভৰাই দিয়া হয় আৰু আমি পেইন্টিং যেতিয়া গিফ্ট কৰোঁ বা হাতেৰে বনোৱা বস্তু গিফ্ট কৰোঁ আমিতো নিজৰ একেবাৰে বহুত বেছি মৰমীয়াল মানুহকেই দিওঁ সেইকাৰণে সেই বস্তুতো আৱেগেৰে ভৰা থাকে